যথেষ্ট পৰিমাণৰ ঠাই ঠাই আৰু ভেণ্টিলেচন যোগাৰ কৰি যোগান ধৰি কৃষকসকলে কি কৰে আন মানুহ সেই ফাৰ্মখনলৈ বা সেই জন্তুবিলাকৰ ওচৰলৈ যাব নোৱাৰাকৈ যাব নোৱাৰাকৈ কি কৰা হয় সকলো ধৰণৰ সুবিধা কৰি দিয়া হয় আৰু জন্তুবিলাক ওচৰলৈ যাবলৈ হ'লে তেওঁলোকে যিখন ফ্ৰাম সেই ফাৰ্মখনৰ সন্মুখত পটাচবাণী পটাচবাণী ৰাখি থৈ দিয়ে আৰু সেই পটাচ পানীত ভৰি ধুইহে ভিতৰলৈ যাব পাৰে কিয়নো পটাচ পানীয়ে মানুহজনে গছকি মানুহজনৰ ভৰিত যি বীজাণু যাব সেই বীজাণু গৈ যাতে জন্তুবিলাকক চুব নোৱাৰে বা চুব নোৱাৰে সেই ক্ষেত্ৰত সহায় কৰে পতাছ পানীয়ে আৰু সেই হিচাপত কৃষকসকলে নিশ্চিত কৰিব পাৰে যে তেওঁলোকৰ জন্তুবোৰ নিৰাপদ